অঁ হয়

অঁ অঁ দিকু

অঁ পাৰিম পাৰিম দিব পাৰিম অঁ ঠিক আছে তুমি আহিলে পাই যাবা অঁ এই আজিকালি আৰু ষাঠি টকা লিটাৰ অঁ সমানে এৱাঁটো অকণমান কম এৱাঁটো তোমাৰ হেৰি হ'ব পোন্ধৰ টকা পোৱাকৈ দিছোঁ অঁ দ দহ টকাকৈ ধৰা এৱাঁটো দহ টকা ধৰা আৰু দৈটো পোন্ধৰ টকা ধৰা অঁ পাবা অঁ ক'লৈ